হেল্ল'

হয় আছে কি ক'লে তামোল গছ আছে মোৰ ত্ৰিছ জোপামান আছে

অ' পুৰঠ হৈছে পকা ঠিক নাই অলপ পুৰঠ হ'ব ধৰিছে আৰু লাহে লাহে হয় হয়

অ' অ' আচ্ছা আপোনাকতো ইয়াতে দেখা দেখা লাগে মোৰ কেতিয়াবা দেখা যেন লাগে ইফালে আহিছে নেকি আগে পিছে বিশ্বনাথ চাৰিআলিফালে অ' অ' এটা

অ' অ' অ' অ' আমিটো গছ হিচাপে বিক্ৰী কৰোঁ গছ হিচাপে আপোনাৰ হয় গছ হিচাপে গ অ' পাণো আছে পাণো আছে অ' অ' অ'

অ' আমি গছ হিচাপে বিক্ৰী কৰিম ত্ৰিছ জোপা এটা মুঠ দাম কৰিম মুঠ দামত আপুনি যদি

আচ্ছা নাপাতো বাৰু কি হয় অ' হ'ব আহি যাব আপুনি দেৰি নকৰিব তাতকৈ আহি যাব অ' ঠিক আছে আছা হ'ব

অ' হ'ব হ'ব আপোনাক তামোল খোৱাম তামোল খোৱাম আপুনি তামোল খাই ভাল পায় ছাগে নহয় জানো অ' তামোল পাণ কি তামোল পাণ পাণ কি খাব আপুনি অ' আচ্ছা হ'ব অ'